অঁ অঁ আহিলোঁ বাৰু কোনে ক'লে বাৰু

অঁ আপুনি আহিছে যদি চাই ল'ব দামটো চাই মানে আপুনি আহিব চাব পালে দাম অঁ নহয় আপুনি আহি চাই ল'লে ভাল হ'ব নহয় এনেকৈ চাৰিশ চাৰে চাৰিশ হয় আকৌ ভাল ল'লে তাতকৈ অকণমান বেছি হ'ব অকণমান হেৰি হ'লে তাতকৈ কম হ'ব ভালটো নহ'ব নহয় ভালটো নাপাব তেতিয়া নাই আপুনি আহি চাই ল'ব অঁ নহয় বস্তুটো বস্তুটো নাচালে ক'ব নোৱাৰি নহয় আপুনিও অঁ আপুনিও চাব লাগিব ময়ো দিব লাগিব অঁ আহিব চাব অঁ অঁ আহিব চাব লাগিব সেইবোৰ দাম জোতা লৈ লৈ আছে ন কেইবা ভাগো আছে জোতা কোৱালিটি লৈ চাব লাগিব অঁ অঁ অঁ অঁ অঁ সেয়া আৰু অঁ সৰু ল'ৰা ছোৱালী

অঁ পাৰিব আহিব কাহানিকৈ আহিব আপুনি থাকে দহটাৰপৰা চাৰি পাঁচটালৈকে খোলা থাকে

অঁ অঁ পাৰিব চাব দাম পচন্দ হ'লে নিব দাম দৰ মিলিলে আছে আছে বৰ্তমান হে অঁ অঁ অঁ ভালবোৰ ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীৰ কাৰণে ভালবোৰেই বিচাৰে ন মানুহে বেছি হেৰিবোৰ দিন নাযায় আহে আহে আহে

হয় মানে স্কুল ছিজনত হয় আৰু স্কুল স্কুল তেতিয়া মানে ফেব্ৰুৱাৰী মাৰ্চ মাহত খোলে তেতিয়া হয় আৰু আৰু আমাৰ দোকত ভাল কোৱালটিয়ে পাব বেয়াটো নাপায়েই অঁ অঁ অঁ অঁ অঁ হ'ব ঠিক আছে